আমাৰ অসমীয়া মানুহৰ মূল জীৱিকাৰ পথ হিচাপে খেতি বাতিৰপৰা আদি কৰি আপোনাৰ ব্যৱসায় বাণিজ্য আজিকালি স্থানীয় যুৱকেও বহুত সৰু সৰু ব্যৱসায় গঢ়ি উঠিছে তাৰ উপৰিও আমাৰ তাৰ উপৰিও আমাৰ ইয়াতে কিছুমানে এতিয়া ধৰক সৰু সৰু ব্যৱসায়ী যেনে অ'ট ৰিক্সা চলাই কিছুমানে ঘৰ ভাড়া দিয়ে কিছুমানে অ'ট' ৰিক্সা ঘৰ ভাড়া আদি কৰি এইখিনি মানে যথেষ্টখিনি কাম কৰিছে কিছুমানে ধৰক আপোনাৰ ব্যৱসায় বাণিজ্যটো কিছুমানে নিজৰ নিজৰ ব্ৰেণ্ডিং আনিবলৈ চেষ্টা কৰিছে তেনেকৈ আজিকালি আপোনাৰ ধৰক আমাৰ খাদ্যৰ ক্ষেত্ৰত বহুতখিনি ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে বহুত ব্ৰেণ্ডৰ সৃষ্টি হৈছে তাৰ উপৰিও আমাৰ ইয়াতে বহুত ব্যৱসায় থলুৱা ব্যৱসায়ৰপৰা আদি কৰি মাছ মাংস গাহৰি পালনৰপৰা আদি কৰি মৎস্য ব্যৱসায়ৰপৰা আদি কৰি এইখিনি বস্তু আমাৰ ইয়াতে গঢ়ি উঠিছে গতিকে এইখিনিয়ে আমাৰ ইয়াতে বহুতখিনি সহায় কৰিছে আৰু জীৱিকাৰ পথসমূহৰ ভিতৰতে আজিকালি আৰু এটা হৈছে আপোনাৰ শিক্ষিত যুৱকসকলে নিজৰ কচিং চেণ্টাৰ খুলিছে কচিং চেণ্টাৰ খুলি বহুতখিনি মানুহক আগবঢ়াই নিছে কিছুমানে খেলৰ ক্ষেত্ৰতেই হওক গানৰ ক্ষেত্ৰতেই হওক এই গোটেইখিনি কাম তেওঁলোকে কৰি আগবঢ়াই নিছে আৰু নিজেই আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছে এইখিনি এইখিনি মূল মানে আমাৰ অসমীয়া মানুহৰ ব্যৱসায়ী বা জীৱিকা উপাৰ্জনৰ পথ তেওঁলোকে এনেধৰণে আগবাঢ়ি গৈছে গতিকে এইখিনি হৈছে আমাৰ ৰাজ্যসমূহৰ আৰু ৰাজ্যৰ আমাৰ সম্প্ৰদায়সমূহৰ মানে জীৱিকাৰ মূল পথ মৎস্য পালনটো আজিকালি বহুত ডাঙৰ হৈছে মৎস্য পালন কৰিও বহুত মানুহ আগবাঢ়ি গৈছে গাহৰি পালন মৎস্য পালন এইখিনিৰ ওপৰতো আজিকালি গুৰুত্ব দিয়া হৈছে তাৰ লগতে ক্ৰীড়া আৰু খেলসমূহতো আমাৰ মানুহ দিনক দিনে আগবাঢ়ি গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে তাৰ ওপৰঞ্চিও আমাৰ ইয়াতে এতিয়া ভাড়া ঘৰৰপৰা আদি কৰি সৰু সৰু হোটেল ব্যৱসায় বাণিজ্য গঢ়ি উঠিছে গতিকে এইখিনিয়ে আমাৰ জীৱিকাৰ মূল পথ চাকৰি বাকৰিৰ কাৰণেও বহুত আজিকালি যুৱকসকল আগবাঢ়ি আহিছে বহুতে পঢ়া শুনা অধ্যয়ন কৰি আছে আৰু তাৰ ওপৰঞ্চিও আমাৰ থলুৱা মানুহখিনিয়ে খেতি বাতি কৰি ব্যৱসায় বাণিজ্য কৰি আগবাঢ়ি গৈছে আমি চিনি পোৱা কেইটামান জনজাতীয় কলা হৈছে আপোনাৰ আমাৰ বিহু নৃত্য তাৰপৰা আপোনাৰ মুখা শিল্প মুখা শিল্পই হওক বিহু বিহুৱেই হওক বা আমাৰ পাৰম্পৰিক যিখিনি খাদ্যাভাস সেইখিনি হৈছে তাৰ পিছত আমাৰ ভাওনা সংস্কৃতি এইখিনি কলাই আমাৰ অসমীয়া সংস্কৃতিক চহকী কৰিছে